আমি সাধাৰণতে যিবিলাক জীৱ জন্তু পোহো যেনে গৰুৱে হওক ভেড়াই হওক ছাগলীয়ে হওক কুকুৰাই হওক বা কুকুৰে হওক যিখিনি আমি জীৱ জন্তু পোহো সেইবিলাক চবৰে থকাৰ ধৰণটো বেলেগ চবকে জলবায়ু এটা লাগে থকাৰ সুবিধাটো যেনেকৈ ছাগলীৰ কাৰণে আমি চাংঘৰ দিওঁ কুকুৰা কাৰণে আমি গড়াল দিওঁ গৰু কাৰণে আমি পকা কৰি দিওঁ বা বহুতে শুকানকৈ মাটিৰে ভেটি তুলি দিয়ে কুকুৰক হয়তো আমি বস্তা পাৰি দিওঁ বা কিবা কাপোৰ দি দিওঁ চবৰে থকাৰ ধৰণটো বেলেগ বেলেগ গতিকে একে ঠাইতে যদি আমি ৰাখোঁ তেতিয়াহ'লে তেওঁলোকৰ বহুত অসুবিধা হয় কাৰণ গৰুৱে হাগিব পেচাব কৰিব অন্য গাত পৰিব কোনোবাই চিঞৰিব গৰু খোজত ছাগলীজনীয়েও হয়তো কষ্ট পাব পাৰে বা কুকুৰাজনীও গণ্ডগোল হ'ব পাৰে কুকুৰো গণ্ডগোল হ'ব পাৰে গতিকে আমি সকলো জন্তুকে বেলেগ বেলেগকৈ ৰাখিলে ভাল হয় গতিকে মই কৈছোৱে যে আমি ছাগলী যেতিয়া পোহো তেতিয়া আমি ওখ চাংঘৰ দি পেলাই আমি দিওঁ যাতে তেওঁলোকে ওখ চাংঘৰত থাকিয়ে ভাল পায় এইটো এটা ডাঙৰ উপাৰ্জনৰ স্থল বুলি আমি ভাবো যদি আমাৰ ইচ্ছা থাকে যে আমি তাৰপৰা এটা ভাল উপাৰ্জনৰ উৎস আমি আত্মস্বাৱলম্বী আমি হ'ব পাৰোঁ গৰু যদি আমি ভালকৈ পোহো তেওঁলোকৰ লগত ৰাতিপুৱা আমি তেওঁলোকৰ লগত আমি কথা বতৰা পাতিব লাগিব কাৰোবাৰ গৰুক আমি জীৱ জন্তুক আমি নাম দিও মাতো কেতিয়াবা তেওঁলোকৰ লগত হাত ফুৰাই দিওঁ গা ধুৱাই দিওঁ বিভিন্ন ধৰণৰ তেওঁলোকক ঘাঁহ দিওঁতেও আমি খা খা বুলিয়ে কওঁ বা দানা দিওঁতেও আমি হাতখনে কেতিয়াবা দানাটো মানে মু মুখৰ আগলে দি দিওঁ গতিকে তেওঁলোকক যদি আমি ধুনীয়াকৈ ৰাখিব পাৰো সময়মতে যদি আমি খানা খাদ্যবস্তু দিব পাৰো সময়মতে পানী দিব পাৰো তাৰপৰা এটা আমাৰ ভাল উপাৰ্জন হয় আৰু যদি বেমাৰ আজাৰ যিহেতু তেওঁলোকে ক'ব নোৱাৰে এই জীৱ জন্তুবিলাকে বেমাৰ হ'লেও কিবা এটা হ'লেও তেওঁলোকে ক'ব নোৱাৰে গতিকে আমি তেওঁলোকৰ লগত সু সম্পৰ্ক ৰাখি তেওঁলোকৰ লগত দিনে ৰাতিয়ে আমি তেওঁলোকৰ কথাই চিন্তা কৰিব কথা এষাৰ আছে ৰুৱাই ৰুৱে